অ এইয়া আছোঁ এনেই আপুনি অ ভালে ভালে হ'ব অ তাকে ঠিকে আছে কেতিয়া সময়টো কেতিয়া নিৰ্ধাৰিত কৰা হৈছে অ সকলোৰে সুবিধা সকলোৰে সুবিধা চাই পেলাই গ'লেই হ'ল আৰু অ অ ভাল হ'ব অ অ খোৱা বোৱা ব্যৱস্থা কেনেকুৱা কৰিছে অ অ তাতে বনাব লাগিবনে হোটেলত খাব লাগিব অ অ অ অ অ অ কোনটো ক্লাছৰ পৰা কোনটো ক্লাছলৈ হ'ব অ অ অ গাৰ্জেনটক নিব নেকি অভিভাৱকক নিব নেকি ও ও অ'কে অ অ অ অ পইচা তোলা হৈছে কিমানকৈ অ অ ঠিকে আছে বাৰু গাড়ী ভাৰা কিমানকৈ ল'ব সেইবোৰ লাগিব অ বাৰু হ'ব মই যাম অ ঠিক আছে বাৰু মই যাম বাৰু অ অ ঠিক আছে